অঁ হেল্ল'

মই সেই নিউজ চেনেলৰ পৰা কৈছোঁ আপোনালোকৰ তাত লোকসভাত প্ৰিপেৰেশ্যন কেনেদৰে চলিছে অঁ কোন প্ৰাৰ্থী আগবাঢ়ি আছে

আপোনালোকৰ তাত প্ৰাৰ্থী কেইজন আছে অঁ আপুনি কাক সমৰ্থন কৰে অঁ আপুনি আশা কৰেনে আপোনাৰ প্ৰাৰ্থীজন জিকিব বুলি অঁ ঠিক আছে আপুনি এইখিনি তথ্য দিয়াৰ বাবে ধন্যবাদ